আপুনি যিহেতু আপোনাৰ শৈশৱটো নলবাৰী জিলাখনতেই আপোনাৰ গাঁওতেই পাৰ কৰিছে গতিকে নলবাৰী জিলাৰ আপোনাৰ গাঁওখনৰ লগত জড়িত আপোনাৰ শৈশৱৰ স্মৃতি কিছুমান মোক জ জনাব পাৰিব নেকি অঁ পাৰিম শৈশৱ যিহেতু মোৰ নলবাৰীৰ জিলাতেই কাটিছিল শৈশৱটো একদম আৰম্ভণীৰপৰা আমি গাঁওত আছিলোঁ গাঁওলীয়া আছিলোঁ গাঁৱত মানে কি পঢ়া শুনা কৰিছিলোঁ খেল ধেমালি কৰিছিলোঁ গাঁৱতেই ফুটবল খেলিছিলোঁ তেতিয়া ক্ৰিকেট নাছিল ক্ৰিকেট আমি গাঁৱত প্ৰচলন হোৱা নাছিল গতিকে আমি ফুটবল খেলিয়েই গাঁৱৰ গছৰ মধুৰি আম আম এইবিলাক খাই তেতিয়া কোনো খোৱা বস্তু দোকানত পোৱা নগৈছিল গতিকে তেনেকেই আমি পঢ়িছিলোঁ আমাৰ ওচৰতে বালিলেচা মন্দিৰ আছে বালিলেচা মন্দিৰত গৈছিলোঁ প্ৰায় তেতিয়া বালিলেচা মন্দিৰত যিদিনা ভোগ দিয়ে ভোগ খাবলৈ বৰ হেঁপাহ আছিল ভোগ খাবলৈ গৈছিলোঁ আৰু তাত ছাগলী বলী দিছিল গতিকে ভোগ খালোঁ তাৰ পিছত বেলেগ বেলেগ স্কুলত আমি স্কুলত থাকোঁতে খেলা খেলিব গৈছিলোঁ তেতিয়া খেলা খেলিব যাওঁতে বিশেষ একো খাব পোৱা নাছিলোঁ মাত্ৰ নেমু আৰু এটা এই চৌডা বুলি বিক্ৰী কৰিছিল সেইটোহে খাব পাওঁ বেলেগ একো খাব নাপাওঁ আজিৰ নিচিনা তেনেকুৱা একো নাছিল ৰাস্তা ঘাট অতি বেয়া আছিল পথাৰে পথাৰে যাব লগা আছিল ৰাস্তা বুলিবলৈ একো নাছিল কেতিয়াবা পুৰণি চাইকেল এখন পোৱা যায় চাইকেলক বাদ দি গাড়ী মটৰ দেখাটো ভাগ্যৰ কথা আছিল কেতিয়াবা শিলৰ ৰাস্তা আছিল ৰাস্তাৰে ধূলি ৰাতি ঘৰ পাঁওতে গোটেই গাটোত ধূলিৰে ভৰ্তি হৈছিল ৰাতি দমকলত গা ধুইছিলোঁ আৰু তেতিয়া খোৱা পানীৰো ফিল্টাৰ নাছিল তেতিয়া আমি দমকলৰ পৰা পানী খাইছিলোঁ পুখুৰীত গা ধুইছিলোঁ এনেকৈ আমাৰ শৈশৱখিনি পাৰ হৈ গৈছিল তাৰ পিছতেই আমি শৈশৱত মোটামুটি আমি তেনেকৈয়ে কৰি আছিলোঁ বেলেগ উল্লেখনীয় কৰিব লগা একো নাছিল সকলো ল'ৰা ছোৱালীয়ে যেনেকুৱা কৰে আমিও সেনেকৈয়ে ওমলি জামলি খেলা ধূলা কৰি সকলোৰে লগত কটাইছিলোঁ